মই আমাৰ ঘৰৰ আন সদস্য বা পৰিয়ালৰ মা দেউতা ভাইটীৰ লগত মই পাকঘৰটোত যেতিয়া একেলগে যাওঁ সন্ধিয়া সময়কণত আমি যাওঁ সকলোৱে লগ হৈ দিনটোত কি কাৰ কি ঘটনা কেনেকৈ ঘটিলে কোনে কি কৰিলে সেইসমূহ আলোচনা কৰোঁ আমাৰ সদস্যসকলে বা মা দেউতাহঁতে সেই সময়তে আমাৰ পৰা সকলো জানে বা আমিও তেওঁলোকৰ জীৱনটোৰ বিষয়ে গম পাওঁ আমাৰ এটা পৰম্পৰা নিচিনাই হৈ গৈছে আমাৰ সেই সময়কণ বা সেই সময়কণত কটোৱা কথাখিনি সেই সময়কণ আমাৰ সকলোৰে প্ৰিয় বুলি আমি ভাবোঁ